মানুহে পাহাৰীয়া ঠাইলৈ যাবলৈ বহুত উৎফুল্লিত হৈ থাকে কাৰণ আঁতৰৰপৰা পাহাৰটো বহুত শুৱনি হৈ পৰে আৰু তালৈ যাবৰ বাবে খুব আগ্ৰহ প্ৰকাশ কৰে কাৰণ পাহাৰৰ একা বেকা ৰাস্তাৰে গৈ একদম ওপৰলৈ উঠিবলৈ মানুহে ভাল পায় ভাল পায় পাহাৰীয়া অঞ্চলত ঘৰবোৰ বহু ওপৰত থাকে আৰু তালৈ বগাই বগাই উঠি যাবলৈ মানুহৰ হেঁপাহ জাগে পাহাৰীয়া ঠাইত মানুহে পাহাৰীয়া ঠাইত মানুহে থাকি ভাল পায় কাৰণ পাহাৰৰ পৰিৱেশটো এই ভৈয়ামতকৈ বহু বেলেগ পাহাৰীয়া মানুহৰ মৰম ভাবো বেছি ভালপোৱাৰ কাৰণবোৰো হৈছে পাহাৰত গৈ মানুহে বহু কিবাকিবি দেখিবলৈ পায় যিবোৰ ঠাইত আমাৰ ইয়াত দেখিবলৈ পোৱা নাযায় অসমৰ যেনে নাগালেণ্ড পাহাৰ তুলি পাহাৰ নগা পাহাৰ মিকিৰ পাহাৰ সেই পাহাৰবিলাকৰ আঁতৰৰপৰা দেখিবলৈ বহুত শুৱনি হৈ থাকে আৰু তালৈ যাবলৈ মানুহৰ বহুত আত্মপ্ৰকাশ কৰে